এক লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ দুই লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ তিনি লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ চাৰি লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ পাঁচ লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ